গ্ৰাম্য সম্প্ৰদায়ত খেল খেলাৰ জৰিয়তে মানুহে শাৰীৰিক মানসিক আধ্যাত্মিক দক্ষতাৰ বিকাশ ঘটাব পাৰে যেনেকৈ বিহু বিহু আহিলে গাঁৱৰ অঞ্চলত নাও খেল ম'হৰ যুঁজ কুকুুৰৰাৰ যুঁজ কণীৰ যুঁজ আটাইবোৰ খেল পতা হয় আৰু গ্ৰাম্য অঞ্চলত এইবোৰক লৈয়ে ডাঙৰ উৎসৱ হিচাপে পালন কৰা হয়